আপোনাৰ ক্ৰেডিট কার্ডৰ কে আই চি যদি কৰিবলগীয়া হয় তেতিয়া আধাৰ কাৰ্ডখন বেংকৰ ব্ৰাঞ্চত গৈ দিলেও হ'ব বা আজিকালি অনলাইনৰ যোগেদিও কে ৱাই চি কৰিব পাৰি অ' টি পিৰ জৰিয়তে কে ৱাই চি কৰিব পাৰিব